হেল্ল' হয় হয় প্ৰজেক্টবিলাক ঠিকে আগুৱাইছে আগুৱাইছে হয় ভালকে আগবাঢ়িছে এতিয়া আৰু নতুন দুজন দিয়াৰ কাৰণে আমাৰ পাৰ্চেণ্টেজটো অলপ বাঢ়িছে হয় হয় হ'ব এইবাৰ যোৱাবছৰতকৈ এইবাৰ বেছিকৈ ভাল হ'ব আৰু হয় হয় হয় ঠিকে এইবাৰ মানে খুব লাভৱান হ'ম আৰু আমি

হয় হয় হয় হয় হয় আমাৰ কাম হৈছে হৈছে হয় হয় হ'ব হয় অ